হয় মই গছ গছনিবোৰ জীয়াই ৰাখিবলৈ বহুতখিনি কষ্ট কৰোঁ ৰাতিপুৱা শুই উঠিয়ে গছজোপাক পানী দিওঁ তাৰপিছত ঘেৰাও চেৰাও বনাই দিছোঁ তাৰপিছত আপোনৰ ক'ৰবালৈ ফুৰিবলৈ গ'লেও ঘৰৰ মানুহে চোৱা মেলা কৰে তাৰপিছত ঘৰৰ মানুহে মোৰ নিচিনাকৈ আৰু যতন চতন কৰি মেলি ৰাখে আৰু এতিয়া গছ চছ নহলেও মানুহবোৰ জীয়াই থকাৰ টান গছৰ পৰা আমি অক্সিজেন পাওঁ তেনেকৈ ঠিক তেনেদৰে মানে গছ এজোপা বহুত যতনেৰে ডাঙৰ দীঘল কৰিব লাগে তেনেকৈ কৰি ৰাখিব মেলিব লাগে আৰু ভালকৈ গৰু ছাগলীয়ে নোখোৱাকৈ ৰাখিব লাগে তাৰপিছত আপোনাৰ পানী চানি আপোনাৰ তিনি টাইম চাৰি টাইম পানী দি থাকিব লাগে ভালকৈ যতন কৰি মেলি ৰাখিব লাগে আৰু গছজোপা নহ'লেতো এতিয়া আমাৰ পৃথিৱীখনৰ কাম নাই গছেই সব দিয়ে আমাক গছজোপা নহ'লে কাম নাই এতিয়া আৰু মানে ভালকৈ ৰখাটো আৰু নিজৰ ওপৰত কথা আৰু ধুনীয়াকৈ ৰাখিব মেলিব লাগে তাকে কৈ আৰু মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ